ভাৰতৰ চাকৰিৰ বজাৰখন কেনেকুৱা মানে বৰ্তমান ইয়াৰ সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বান হ'ল জেনেৰেল মানুহবিলাকে যিখিনি মানুহে চাকৰি পাব লাগে সেইখিনি মানুহে চাকৰিও নাপায় আৰু এচ টিবিলাকে সিহঁতে চাকৰি পায় আৰু যিবোৰ দুখীয়া দুখীয়া মানুহবিলাকে সিহঁতৰ জেনেৰেলৰ বেছি নম্বৰো উঠাব লাগে সেইটো বাবেও চাকৰি তাকৰি সিহঁতে নাপায় এচ টিবিলাকে মানে সোনকালে পায়